হেল্ল' অঁ গীতুমণি বাইদেউ হয় হয় হয় অঁ ভাড়া ঘৰ এটা কৈছিলোঁ বিচাৰি পালেনি অঁ ভাড়া ঘৰৰ সুবিধা মানে আপোনাৰ ধৰক লেট্ৰিন বাথৰুমৰ সুবিধা লাগে তাৰপিছত লাইটৰ পানী এইবিলাকৰ সুবিধাটো হ'ব লাগে আৰু একো অসুবিধা হ'ব নালাগে

অঁ অঁ

অঁ অঁ অঁ অঁ অঁ তিনি হেজাৰ কৈছে নহ্ হ'ব আপুনি কথা পাতি চাওক পাঁচশমান কমাবলৈ চাব আকৌ দেই অঁ অঁ অঁ অঁ অঁ অঁ অঁ দি দিম দি দিম অঁ অঁ অঁ অঁ কথাটো পাতি পেলাই অঁ মই জানুৱাৰী পোন্ধৰ তাৰিখ মানে পো হ'ব দিয়ক থেংক